বৃদ্ধি পাইছে প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ উৎসৱ পাতে আমাৰ কাষতে থকা চৰাইদেউৰ মৈদামসমূহ পৰ্যটকৰ স্থলৰ বাবে আকৰ্ষণ স্থল কাষতে থকা শিৱসাগৰ জিলাত ৰংঘৰ কাৰেংঘৰ জয়দৌল শিৱদৌল আদি সকলোবোৰ পৰ্যটকৰ বাবে আকৰ্ষণ স্থল হৈ পৰিছে কাজিৰঙালৈ বহুতো দেশী বিদেশী পৰ্যটনসকল আহে গুৱাহাটীৰ কামাখ্যা মন্দিৰত প্ৰতি বছৰে অম্বুবাচী মেলালৈ দেশী বিদেশী সকলো আহে গুৱাহাটীৰ উমানন্দ হৈছে পৰ্যটনসকলৰ বিশেষ স্থল তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱাৰ পৰ্যটকৰ স্থল ইয়াত বগা ঘোঁৰাৰ বাবে বিখ্যাত শিৱসাগৰ জিলাৰ পানীদিহিং পৰিভ্ৰমি চৰাইৰ বাবে বিখ্যাত তাতো বহুতো দেশী বিদেশীসকল আহে হাফলং হৈছে এখন ধুনীয়া ঠাই তাতো দেশী বিদেশীসকলৰ পৰ্যটন স্থল হৈ পৰিছে অসম এখন পৰ্যটনৰ স্থল হৈছে কাকচাং অসমৰ এখন পৰ্যটনৰ স্থল হৈছে কাকচাং ইয়াতো বহুতো দেশী বিদেশীসকল আহে ইয়াৰপৰা আমাৰ সম্প্ৰদায়টোৰ সম্প্ৰদায়টোৰ ব্যৱসায়িকভাৱে উন্নতি সাধন হৈছে